আমি সন্তানৰ লগত সন্তানৰ বন্ধু বান্ধৱী বা আমাৰ বান বন্ধু বান্ধৱী ঘৰলৈ যাওঁ নিজৰ আত্মীয় মানুহৰ ঘৰলৈয়ো যাওঁ আমি গ'লেও আমি ভালকৈ কথা বতৰা পাতোঁ আগৰ প্ৰথমে আমি চা চিনাকী হওঁ খবৰ সোধো ভাল বেয়া বা আমি খেতি কৰা মানুহ হ'লে খেতি ভাল হৈছেনে বা ল'ৰা ছোৱালী পঢ়ি আছেনে ল'ৰা কি কিহত পালে কোন ক্লাছত পালে ছোৱালীজনীও কোনটো ক্লাছত পালে বা ঘৰত কোনে কি কৰি আছে কি কাম কৰি আছে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু ল'ৰা ছোৱালীৰ বা নিজৰ পৰিয়ালৰ ঘৰত গ'লে আমি হাতত যি পাওঁ সেয়াই বিস্কুটৰ পেকেট হ'লেও বা আমি কাপোৰ হওক বা কিবা এটা নি দিব পালে আমি ভাল পাওঁ সেয়াই থাকিলে নি দিওঁ নাথাকিলেটো আমি তেনেকুৱাই যাওঁ গৈ খবৰ লৈ আহোঁ ভাল বেয়া কেনেকুৱা কি কৰি আছে কি কৰা নাই সেয়া খবৰ লওঁ আৰু আমি আমাৰ ল'ৰা এতিয়া মেট্ৰিক পাছ কৰিলে এতিয়া পঢ়ি আছে কোনটো কি লাইনত দিলে ভাল হ'ব আমি কথা পাতো ইজনে সিজনৰ লগত আমি মানুহৰ লগত সমালোচনা কথা পাতি বা ভাল বেয়া কেনেকুৱা কি কৰিলে ভাল হ'ব মানুহ লগত কথা পাতো আমি নিজেই অকল হেৰি দায়িত্ব কিছুমান কথা আমি ভাবি থকাতকৈ মানুহৰ লগত কথা পাতি উপদেশ লোৱাটো আমি ভাল পাওঁ ডাঙৰ মানুহে কি কয় ঘৰত মা দেউতাকো সোধো কেনেকুৱা কি কৰিলে ভাল হ'ব ল'ৰাকো বহাই লওঁ বুজাও এইটো কৰিলে এনেকুৱা ভাল হ'ব এইটো কৰিবা এনেকুৱা নকৰিবা বেয়া লাইনত নাযাবা ঘৰত থাকিবা স্কুলৰ সময়ত যাবা আহিবা খাই বৈ আকৌ পঢ়িবা এনেকুৱাকৈ কওঁ বুজাও আৰু মানুহৰ ডাঙৰ মানুহ সৰু মানুহ দেখিলে সম্বন্ধ ধৰি মাত দিবা এনেকুৱাই বুজাও আৰু বান্ধ বন্ধু বান্ধৱী লগত লগ হ'লেও আমি কওঁ যোন যোনজন লগ ভাল কথা ভাল ব্যৱহাৰ ভাল কয় তাৰ লগতেই বেছিকৈ লগ হ'বা যোনজনে বেছিকৈ বেয়া লাইনত হেৰি কৰে তেনেকুৱা ইমান হেৰি সময় নিদিবা তেনেকুৱা বোৰৰ লগত কওঁ আমি নিজেই চাই থবা এনেকুৱা কওঁ আৰু ডাঙৰ মানুহক সন্মান কৰিবা সৰুক মৰম কৰিবা ছাৰ বাইদেউক সন্মান কৰিবা কওঁ আমি সেয়াই আৰু আমি মানুহৰ ঘৰত গ'লেও আমি কিছুমান ভাল বেয়া কথা পাতো বেছি ভাগ আমি সম আলোচনা কৰোঁ যে ল'ৰা ছোৱালী পঢ়া শুনা প্ৰতি কেনেকুৱা হৈছে এইবোৰ উপদেশ দিওঁ কোনোবা যদি স্কুল নাই যোৱা তাকো আমি সোধো কেলেই যোৱা নাই আমাৰ ছোৱালীৰ লগৰজনীকো সোধো বা লগ পালে কেলেই নগলা এনেকুৱা ধৰণৰ আমি কিছুমান উপদেশ দিওঁ নগ'লেও কওঁ যে তেনেকুৱা খটি নকৰিবা পাৰাপক্ষত স্কুল যাবা সেইটোৱেই আৰু আমি বন্ধু বান্ধৱী নিজৰেই হওক বা ল'ৰা ছোৱালীৰেই বন্ধু বান্ধৱী হওক আমি চবৰ লগতে ভালকৈ কথা পাতো ভালকৈ খা খোৱা বোৱা বিষয়ে সোধো খালেনে নাখায় নাই খোৱা আৰু স্কুল গৈছা নে নাই পঢ়িছা নে নাই এনেকুৱা ধেৰ বিভিন্ন ধৰণৰ কথা সোধো